আমাৰ দিনটো পানী নহ'লে নহয়েই খাবলৈও পানী লাগে গা ধুবলৈ পানী লাগে চুলি ধুবলৈ লাগে বাথৰুম লেট্ৰিন ধুব লাগে চাউল ধুব লাগে বাচন ধুব লাগে গৰু ছাগলীক খুৱাব লাগে আৰু হেৰি কৰিব লাগে ঘৰ বনালে ঘৰত পানী দিব লাগে পানী নহ'লে আমাৰ জীৱনেই নহয় পানীটো পানীয়েই আমাৰ গোটেই জীৱন পানী নহ'লে মানুহ জীয়াই থাকিবই নোৱাৰে সেইটো আৰু মানুহৰ সম্ভৱেই নহয় পানী নহ'লে জীয়াই থাকিব সেইটো কথা